অসমীয়া ভাষাৰ ফঁকৰা যোজনাবিলাকৰ ভিতৰত মোৰ আতাতকৈ প্ৰিয় অন্যতম ফঁকৰা যোজনাফাঁকি হৈছে সময়ৰ শৰ সময়ত মাৰিব লাগে উক্ত কথাষাৰে এইটো অৰ্থ সূচায় যে আমি যিকোনো এটা কাম সময়ৰ আগতে অৰ্থাৎ সময়ৰ পূৰ্বে কৰি আদায় কৰিব লাগে যিহেতু সময় গতানুকগতিক সময় গতিশীল সময়ক কোনো প্ৰকাৰে আৱব্ধ কৰি যিহেতু ৰাখিব নোৱাৰি গতিকে সময় টিকনিৰ আগফালে গতিকে আমি কোনো এবিধ কাম বা কোনো এবিধ কৰ্ম আমি কৰিম কৰিম বুলি যদি আমি মন বান্ধিয়ে থাকোঁ কামৰ ক্ষেত্ৰত আগবাঢ়ি নেযাওঁ তেতিয়াহ'লে সেই কামভাগ সদায় পিছ পৰিয়ে ৰ'ব কেতিয়াও সেই কৰ্মভাগত আমি সফল সফলতা লাভ কৰিব নোৱাৰিম আমি আমি যিকোনো এবিধ আমি যিকোনো কামত সফলতা লাভ কৰিবলৈ হ'লে আমি যিকোনো কামতে সফল হ'বলৈ হ'লে সময়ৰ আগতে কামভাগ কৰাৰ পৰিকল্পনা কৰিব লাগিব আৰু সেই পৰিকল্পনা অনুযায়ী আমি গতানুগতিকভাৱে আমি কাম কৰি যাব লাগিব আৰু তেতিয়াহে আমি সময়ত সফলতা লাভ কৰিম উদাহৰণস্বৰূপে আমি ক'ৰবালৈ যাবলৈ হ'লে কেনেবাকৈ আমি ৰেইল ৰেইলত টিকট ক্ৰয় কৰিলে ৰেইল যদি তিনিটা তিনিটা তিনি বজাত ৰেইলখন থাকে তেতিয়াহ'লে আমি তিনি বজাৰ পূৰ্বে ষ্টেশ্যনত গৈ হাজিৰ হ'ব লাগিব আমি তিনি বজাত ৰেইল আছে বুলিয়ে আমি যদি গৃহৰ পৰা তিনি বজাত ওলাই যাওঁ তেন্তে আমি সময়মতে তিনি বজাত ৰেইলখন ধৰিবগৈ নোৱাৰিম ঠিক তেনেদৰে আমি শিক্ষাৰ ক্ষেত্ৰতো আমাৰ পৰীক্ষা পৰীক্ষাৰ পৰীক্ষা আছে আছে বুলি প পৰীক্ষাৰ বাবে আমি নপঢ়ি পৰীক্ষাৰ বাবে আমি অকল যদি আমি আগ্ৰহ প্ৰকাশ নকৰি আমি পঢ়া আমি গতানুগতিকভাৱে পঢ়ি নাযাওঁ তেতিয়াহ'লে আমি পৰীক্ষাত সফল হ'ব নোৱাৰিম আৰু আমি আমি আমাৰ সফলতা আদায় কৰা ক্ষেত্ৰত আমি বিফল হ'ম গতিকে ইয়ে এই যোজনাফাঁকিয়ে আমাক আমাৰ অসমীয়া সমাজ জীৱনত আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত আমাৰ আমাৰ অসমীয়া যুৱপ্ৰজন্মৰ লগত নিজ নিজস্ব উত্তৰণৰ ক্ষেত্ৰত আমাক যথেষ্ট আমাক আমাক যথেষ্ট অনুপ্ৰাণিত কৰে সেইটো আমি এই কথাফাঁকিৰ যোগেদি আমি আমাৰ মন মগজুত আমি এক আমি মন মগজুত এনেদৰে আমি মন মগজত এই কথাষাৰিয়ে আমাক এনেদৰে থিতাপি লৈ যে আমি আমি কিবা এটা কাম কৰিবলৈ হ'লে আমি কিবা এটা পাবলৈ হ'লে বা আমি কোনো ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হ'লে আমি সময়ৰ আগতেই সকলো কাম কৰি শেষ কৰিব লাগিব আৰু তেতিয়াহে আমি সফল হ'ব পাৰিম সেয়েহে এই যোজনাফাঁকি মোৰ বাবে এক লক্ষত উপনীত হোৱাৰ এক আহিলা হিচাপে মই এই যোজনাফাঁকিক বিবি আশা কৰি আহি আছোঁ বা মই ইয়াক স্বীকাৰ কৰি আহি আছোঁ